ঐ দৌলগোবি দৌল গোবিন্দ মন্দিৰ কেতিয়া যাবি অঁ কোন কোন যাব তোৰ লগত অঁ যাম অঁ মোৰ লগতো আছে মোৰ লগত পাঁচজন মোৰ লগত ববিতা যাব কুকি চুইটি ৰদালি তুলিকা আৰু বৰষা তেনেকৈ পিছে কিহত যাবি ইয়াৰ পৰা কিহত যাম বুলি ভাবিছ আমাৰ ঘৰৰ পৰা অঁ আমাৰ মানুহটো বেছি হ'ব ত' এখন গাড়ীত কেনেকৈ হেৰি হ'ব

অঁ আৰু আৰু কিবা নিব লাগিব নেকি খোৱা কাৰণে কিবা বস্তু তইতো আগতে গৈছ ন তাতে

ৰাতিপুৱা অঁ ৰাতিপুৱা আমি কিমান টাইমৰ পৰা ওলাম বুলি ভাবিছ ছয়টা অঁ ঠিক আছে মন্দিৰ যোৱা কথাটো ছয়টাত হ'ব একো নাই অঁ আমি কিহত যাব লাগিব নহয় নহয় ফ্ৰেঞ্চিৰ পৰা আমি কিহত যাব লাগিব যাব লাগিব ইয়াতে অঁ অঁ আৰু ক'ৰবাত যাবি নেকি অকল দৌল গোবিন্দ মন্দিৰ আৰু তেনেকুৱা অঁ অঁ অঁ কোন কোন যাম বুলি কলি আকৌ এবাৰ ক'চোন

অঁ চিনি নাপাওঁ অঁ লগ কৰাই দিবি দেই

অঁ অঁ যাম যাম আৰু পইচা পাতি পিছে এই আমাৰ ছোৱালী মানুহৰ ক'ত পইচা থাকিবনো অঁ ঠিক আছে বাৰু সেইখিনি মেনেজ কৰিম সেইখিনি মেনেজ কৰিম বাৰু ঠিক আছে বাৰু যোৱাটো আমাক এৰি থৈ নাযাবি আমিও যাম তহঁতৰ লগত নে কি কৱ ত' আমি মানে মই চিনি নাপাওঁ ন মোৰ লগৰ কেইজনীও মোক চিনি নাপায় মানে ত' সেইকাৰণে তহঁতকে আশা কৰিলোঁ হা কি অঁ দে হ'ব হ'ব ফোন কৰিবি দেই যাম যাম ঠিক আছে অঁ ফোন কৰিম এইটো আৰু মোকো ফোন কৰিবি যোৱাৰ আগতে আৰু ভালকৈ আৰু ফিক্স কৰ মইও কওঁ মোৰ লগৰ কেইজনী মইও কওঁ কৈ লওঁ মানে অঁ দে ঠিক আছে অঁ হ'ব হ'ব যাম যাম দে বাই